কালি টি ভিটো আনিলোঁ টি ভিটো ইমান মোৰ মানে পাৰফেক্ট ৰিজাল্টটো পোৱা নাই দামটোও বেছি কিন্তু দামটো মতে মই টি ভিটো মানে চলাব পৰা নাই ছবিবিলাক ভালকৈ অহা নাই কেলে হৈছে মই পাৰিলে ল'ৰাবিলাকে খেলি থাকোঁতে অকণমান কিবা হ'ল আগৰ টি ভিটো সেইকাৰণে মই কালি আনিবলগা হ'ল কিন্তু এতিয়া মানে টি ভিটো এনেকুৱা হৈছে মই যেন ঘুৰাই দিম ভাল লগা নাই মোৰ